অঁ হয় হয়

হয় বাইদেউ তুমি যি বিচৰা আমাৰ ইয়াত সকলো ধৰণৰ কালেকশ্যন তুমি পাই যাবা এতিয়া পাটৰ পৰা মুগা কাপোৰ ধৰা মিচিং কাপোৰ লাগে এচি কটন টাইপৰ তোমাক কি লাগে তুমি আমাৰ ইয়াত সকলো ধৰণৰ কাপোৰ পাই যাবা এতিয়া তোমাক কি কাপোৰ লাগিছিলে সেইটো জনাবা

আমাৰ একেবাৰে কইনাক পিন্ধোৱা মেইন ছিটযোৰ তোমাৰ দহ হাজাৰৰ পৰা ষ্টাৰ্ট হয় কিন্তু তোমাক কেনেকুৱা মানে তোমাক এতিয়া নুনি গুণাৰে বোৱা আছে আৰু আজিকালিতো পাটৰবিলাকত ৰঙা ৰঙা ফুলৰো পাবা এতিয়া তোমাক কেনেকুৱা ধৰণৰ লাগিছিল বা অঁ ঠিক আছে তুমি তুমি পাই যাবা গুণা ফুলৰ পাই যাবা গুণা ফুলযোৰ তোমাৰ দহ হাজাৰৰ পৰা ষ্টাৰ্ট হ'ব যিহেতু মেইন কাপোৰ তাতে ৰিহা থাকিব আৰু মোৰ কাপোৰবোৰ সাধাৰণতে মানে মোৰ দোকানৰ কাপোৰবোৰ সাধাৰণতে মিচিনত বোৱা নহয় আমি হাতে বৈছোঁ মোৰ তাতে হাত শাল আছে চবে আমি প্ৰায় দহগৰাকীমান আমি শিপিনীয়ে তাঁত লগাই আমি নিজেই কাপোৰ বৈ আছোঁ সেইবাবেই অলপ দামটো মানে সিমানেই হ'ব মানে দহ হাজাৰৰ পৰাই ষ্টাৰ্ট হ'ব তাত মানে কোনো লেছ নহ'ব সেইবাবে তুমি তোমাৰ এড্ৰেছটো জনাবা আৰু আহিবা নতুবা চাই যাবাহি লাগে যদি নাই ভণ্টি ইয়াত অ'ফাৰ দিয়া নহ'ব মানে কি হয় আমাৰ শিপিনীসকলে নিজ হাতে বোৱা যে ধৰক সেইবাবে যিটো ফিক্স আৰু সেইটোৱে হ'ব আৰু মানে যিহেতু নিজেই বোৱা হয় হয় হয় ঠিক আছে তুমি আগতীয়াকৈ কনটেক্ট কৰি ল'বা ধন্যবাদ